হেল্ল' কেব চালক অনিল বড়ো হয়নে হয় মই তেজপুৰৰ পৰা ক'লো হয় মোক কেব এখনৰ প্ৰয়োজন আছিলে হয় মই গুৱাহাটী ফুৰিবলৈ যাবলৈ ওলাইছোঁ মোৰ পৰিয়ালবৰ্গৰ সৈতে আৰু তাকে মই আমাৰ চাৰিজন পৰিয়ালৰ মানুহ যাব আপুনি মূল্যটো ক'ব পাৰিব নেকি চাৰিজন আৰু ছয়জন যাব পৰা কেব এখন প্ৰয়োজন আছিলে মোৰ চাৰিজনৰ কেবৰ মূল্যটো কিমান হ'ব বাৰু হয় চাৰি হাজাৰ টকা হয় আৰু ছয়জন যাব পৰা কেবৰ মূল্য কিমান হ'ব বাৰু

হয় চাৰে ছয় হাজাৰ টকা হয় তেজপুৰৰপৰা গুৱাহাটীৰ দূৰত্ব কিমান বাৰু হয় মোক বেছি ডাঙৰ গাড়ীৰ প্ৰয়োজন নাই আমি যিহেটো চাৰিজনীয়া পৰিয়াল ফুৰিবলৈ যাবলৈ ওলাইছোঁ মোক সৰু এখন কেব দিলেই হ'ব

আৰু মূল্যটো অকণমান কম বেছি কৰিলে মানে সূবিধা হ'ব মোক আপুনি মোৰ ঘৰৰপৰা নিব লাগিব আৰু গোটেই গুৱাহাটীখন ফুৰি চাকি আমি সন্ধিয়া ঘৰলৈ উভতিম আমি যাম কামাখ্যা মন্দিৰ কলাক্ষেত্ৰ বশিষ্ট মন্দিৰ উমানন্দ দিনটোৰ ভিতৰত যিখিনি ঠাই আমি ফুৰিব পাৰোঁ সেইখিনি আমি ফুৰি চাকি আহিম আৰু আমাক ভাল কেব এখন আপুনি যোগাৰ কৰি দিব যেন হয় তেনেহ'লে মই সৰু কেব এখনকে লওঁ যিহেটো আমি সৰু পৰিয়াল ছয়জনীয়া কেবৰ আমাক প্ৰয়োজন নাই ছয়জনীয়া বহিব পৰাকৈ আমি চাৰিজনে ভালকৈ বহি যাব পৰাকৈ এখন গাড়ী হ'লেই হ'ল ঠিক আছে আপুনি দেওবাৰে আহি মই দিয়া এড্ৰেছত আমাক লৈ যাবহি ধন্যবাদ